জীৱিকাৰ কথা হৈছে আমি এতিয়া কৃষি কৰ্মৰ মানুহ কৃষি কৰ্ম কৰি আমি জীৱিকা নিৰ্বাহ কৰি আছোঁ কৃষি কাম কৰি আমি বাম শইচ হওক মানে ৰবি শস্যই বা হেৰি এইবিলাক কৰিয়ে আমি খাই আমি জীৱন ধাৰণ কৰি আছোঁ এতিয়া আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে সেইবিলাকক তেওঁলোকে তেওঁবিলাক ভাল হোৱাটো বিচাৰোঁ কাৰণ কেলৈ আমি কৃষি কৰ্ম কৰি কৰিয়ে আমাৰ জীৱনবিলাক গ'লগৈ আৰু এতিয়া সেইকাৰণে ল'ৰা ছোৱালীবিলাকে ভাল স্কুলত পঢ়াইছোঁ ভাল হৈ ডাঙৰ মানুহ হৈ ভৱিষ্যতে নিজেও খাব আৰু সমাজখনকো অকণমান মানে ভাল পথলৈ নিব বা সমাজতো চলিবলৈ তেওঁলোকে এজন সু নাগৰিক হ'ব পাৰে তাৰ আশা কৰিয়ে আমি ল'ৰা ছোৱালীবিলাকক ভাল শিক্ষা দি ভাল কাম কৰিবলৈ আমাৰ অভিভাৱকসকলে মানে চিন্তা চৰ্চা কৰি তেওঁলোকক বুজাই বঢ়াই ৰাখিছোঁ আৰু অকল যে তেওঁলোকে আমি কৃষি কৰিলোঁ বুলিয়ে যে তেওঁলোকেও এইটো কৰিব লাগিব তাৰ কি কৰিবলৈ দিবলৈ মানে আমাৰ এইটো আমি অনিচ্ছুক কাৰণ কেলৈ তেওঁলোকে ভাল হৈ ভৱিষ্যতে নিজৰ জীৱিকা নিজেই ভাল ধৰণে কৰি খাব পৰাটোৱেইতো আমি বিচাৰোঁ আৰু তেওঁলোকে ভাল হোৱাটোৱেই আমাৰ কাম্য আৰু তেওঁলোকে ভাল হৈ যদি ভাল কাম কৰি সমাজখনো গঢ়িব পাৰিব তাৰপিছত দেশৰো এজন যদি নাগৰিক হ'ব পাৰে তেতিয়াও মানে আমাৰ ভাল লাগিব আমি ল'ৰা ছোৱালী তুলি এজন ভাল মানুহ গঢ়িছোঁ তেতিয়া আমাৰে গৌৰৱ হ'ব